এই সাংস্কৃতিকৰ সময়খিনিও বেলেগ সুকীয়া সময় আৰু ক্লাব সুৰাপান কৰা সেইবিলাকৰ সময়ো বেলেগ গতিকে আমি সাংস্কৃতিকৰ সময়ত সংস্কৃতৰ জেগালৈ যাওঁ আৰু যেতিয়া ক্লাবলৈ যাবলগীয়া হয় সেই ক্লাবলৈ যাওঁ গতিকে আমি দুয়োটা বস্তুলৈকে আমি যাওঁ সবতে আমি সহযোগ কৰোঁ নামঘৰলৈ যাবলগীয়া হ'লে নামঘৰত যাওঁ আৰু ব'হাগী মেলা চাবলগীয়া হ'লে ব'হাগী মেলালৈ যাওঁ ক্লাবলৈ যাবলগীয়া হ'লে ক্লাবলৈ যাওঁ গতিকে এই আমি সকলো বস্তুতে বজাই ৰাখোঁ